অসমীয়া সমাজত বিয়া অনুষ্ঠানটো ইমানেই ডাঙৰ যে ভাবিলে মানে ভাল লাগে এখন বিয়া বুলি ক'লে ইমান হাঁহি ফূৰ্তি মাজেৰে পাৰ হয় দিনকেইটা কেতিয়া কেনেকে কি হয় কোনেও নাজানে ধৰক এতিয়া ছোৱালীৰ ক্ষেত্ৰত ধৰক দুখন বিয়া হয় এখন প্ৰথমখন যোনখন আমি তুলনি বিয়া বুলি কওঁ ছোৱালী মানুহৰ প্ৰথম বিয়া সেইখন হয় সেইখন বিয়া হয় ন ৰ পৰা বাৰ বছৰৰ ভিতৰত ন ৰ পৰা বাৰ বছৰৰ ভিতৰত যেতিয়া বিয়াখন হয় ছোৱালীজনীক বহুত নিয়ম কাৱন থাকে ছোৱালীজনীক খাবলে ফল মূলৰ ভিতৰত দিয়া হয় মানে যেনেকে দিয়া হয় আমাক প্ৰতিটো সাজতে প্ৰতিটো নিয়ম থাকে সেই নিয়মৰ মতে ছোৱালীজনীক খাবলৈ দিয়া হয় খাবলে দিয়াৰ পিছত সাত দিনত বা ন দিনত ছোৱালীজনীক যদি ব্ৰত থাকে তেতিয়া সাত দিনত ব্ৰত ভাঙিব পৰা হয় তেতিয়া আমাৰ গোপিনীৰ যোনখিনি নিয়ম থাকে সেই নিয়মখিনি ভাল লাগে কইনা কোলাত লোৱা পৰা বুলি ধৰি লওঁক আমাৰ তুলনি বিয়াখনত কইনা কোলা লওঁতে ইমানেই এটা ভাল লাগে পিঠা গুড়ি সনাৰ পা আৰম্ভ কৰি একে পানী ঢলালৈকে হৈ যায় ছোৱালীৰ ক্ষেত্ৰত সেইখন বিয়া তেনেকুৱা হয় ধৰক তেতিয়া আমি ল'ৰা ক্ষেত্ৰত এখনেই বিয়া হয় সেই বিয়াখন কিন্তু বহুত ফূৰ্তি হয় বিয়াখন এনেকুৱা হয় প্ৰথমতে আমি ছোৱালী বিচাৰিবলগীয়া হয় ছোৱালী বিচাৰোঁতে ধৰি লওক আমি ছোৱালী বিচাৰি যোনজনী ছোৱালী আমাৰ পচন্দ হয় সেই ছোৱালীজনীৰ ঘৰত গৈ পেলাই আমি টোপোলা পেলাও প্ৰথম টোপোলা পেলোৱা পৰা বুলি বিয়াখন আৰম্ভ হয় তেতিয়া আৰম্ভ হ'লে বিয়া ঘৰখনত ল'ৰাটো ছোৱালীজনীক মানে যোনটো আজিকালি সমাজত ক'ৰ্ট মেৰেজ বুলি কয় কিন্তু সেইটো আমাৰ সমাজত টোপোলা পেলোৱা পিছত ছোৱালীজনীয়ে আৰু ল'ৰাটো ধৰি লওঁক আমাৰ ছোৱালীজনী বোৱাৰীয়ে হৈ গ'ল আৰু তেনেকুৱা এটা নিয়ম আহি পৰে সেই নিয়মখিনিৰ মাজতে আমাৰ হৈ যায় তাৰ পিছত আহিলে জোৰোণ বিয়াৰ আগদিনাখন হ'ল জোৰোণ জোৰোণৰ দিনাখন আমি ধৰক ল'ৰা ঘৰৰ হ'লে ছোৱালী ঘৰলে যায় ছোৱালী ঘৰখনত গৈ কইনা ঘৰত ভাল লাগে কিবা এটা ভল লাগে মানে তাত গৈ যোনখিনি নিয়ম পালন কৰা হয় সেই নিয়মখিনি দেখিও ভাল লাগে সেয়া থাকিলে ৰাতিলে পানী তোলা হয় গাঁৱৰ ল'ৰা সকলো আহে বন্ধু বান্ধৱী সকলো আহি মেলি সেইদিনাখন আনন্দ মুখৰ পৰিৱেশ হয় তাৰ পিছদিনাখন বিয়া বিয়া দিনা ৰাতিপুৱা ধৰি লওক আমাৰ যোনখিনি সমাজৰ নিয়ম থাকে সেইখিনি কৰায় দৰা ধুৱাই মেলি কইনা ঘৰলে যোৱা হয় ৰাতি দৰা লগত যোৱা হয় দৰা লগত গৈ তাত কইনা ঘৰত পাই কইনা যোনখিনি নীতি নিয়ম অনুসাৰে আমাৰ যোনখিনি কৰা হয় চবতকে ভাল লাগে আমাৰ কইনা খুজিবলে যোৱাটো কইনা খুজিবলে যোৱাটো এনেকুৱা ভালেই লাগে কইনা খুজিবলে যাওঁতে যোনখিনি মানে সিহঁতৰ তাত বস্তু লুকুওৱা মেলোৱা হয় ধৰি লওক এতিয়া দৰা চেন্দেলেই লুকুৱালে বা কইনাজনী উলিয়াই আনিবৰ সময়ত সমাজত নহ'ব আমাক ইমান পইচা দিব লাগিব বা এনেকুৱা কৰিব লাগিব সেইকণ সময়ত আমাৰ ইমান হাঁহি ফূৰ্তি লাগে মানে আনন্দমুখৰ পৰিৱেশ হৈ যায় যে বিয়া এখনত বিয়া বুলি ক'লে চবে সেইটোৱে ফূৰ্তি লাগে পানী তুলিবলে যোৱা মানুহৰ লগত মানে গাঁৱৰ বয়সস্থ পৰা সৰু কণ কণ ল'ৰা ছোৱালীলৈকে গোটেইখিনি আমাৰ